আজি মই আজি মই তাঁত লগাবলে লৈছোঁ তাঁতত বহুতো তাঁতত বহুতো কাম থাকে ৰাতিপুৱা ল'ৰা ছোৱালীক ভাত পানী খুৱাই ল'ৰা ছোৱালীক ভাত পানী খোৱাই মই ল'ৰা ছোৱালীক ভাত পানী খোৱাই স্কুল পঠিয়াই মেলি মই আজি তাঁত লগাবলে লৈছোঁ তাঁত লগাবলৈ বহুতো কাম থাকে প্ৰথম তাঁত বাতি কৰা আৰু তাঁত ব বতোলা আৰু সেই ববিন কৰা আৰু আৰু বৰ বৰ তোলা আৰু তাঁত বাতি কৰা আৰু ৰাজ ভৰোৱা সেই বহুতো কাম থাকে সেই কাম কৰি কৰি কৰি পিনি মই আজৰি হোৱাই নাই কাম কাম কৰি কৰিলেহে কাম কাম সে তাঁত মই লগা লগাবলৈ আজৰি হোৱা নাই চিৰি লাগে মাকু লাগে আৰু ববিল লাগে আৰু মই আৰু তুলঠা আৰু দুপতি তুলঠা দুপতি আৰু ৰাজ ভৰোৱা আৰু তুলঠা দুপতি আৰু ৰাজ ভৰোৱা আৰু জখলা বহুতো কাম বহুতো তাঁত লগালে বহুতো কাম বস্তু লাগে সেই বস্তু আৰু চিৰি আৰু চিৰি মাৰি লাগে হলি লাগে চিপকাঠি লাগে সেই বস্তুবোৰ বহুতো মই যোগাৰ কৰিছোঁ তাঁত লগাবলৈ হ'লে আজি সেই তাঁত লগাবলৈ মই আজৰি হ'ব আজৰি হ'ব পৰা নাই মই সেই ল'ৰা ছোৱালী স্কুল পঠিয়াই মেলি মই আজৰি লাহে ধীৰে মানুহ মোৰ লগৰ বহুতো বহুতো মোৰ লগত বহুতো মানুহ সহযোগ কৰি বহুতো সহায় কৰিব মোৰ লগত আৰু বহুতো বহুতো বান বান্ধৱীসকলে মোক লগত বহুতো বহুতো মোক লগ বহুতো লগত সহায় কৰি দিব মোক মই আজি তাঁত লগাবলৈ লৈছোঁ মোৰ তাঁত লগাবলৈ হ'লে বহুতো কাম ক কাম কৰিব লাগে বাতি কৰা পা তুলোঠাত পকুৱা পৰা আৰু বহুতো কাম থাকে সেই কাম মই কৰি সেই কাম মই কৰি কৰি কৰিবলৈ লৈছোঁ মোৰ কামত বহুতো বহুতো গো বহুতো বহুতো ফুল বাচিব লাগে আৰু ফুল বাচিব লাগে আচ আচো টানিব লাগে আৰু বহুতো বহুতো কাম থাকে মোৰ তাঁত লগাবলৈ হ'লে সেই কাম পতকে সেই কাম বহুত সহজে নহয় কেইবাজনীও মোক লগৰ মানুহ লাগে আৰু মোক বহুতো বহুতো কাম সহজ নহয় সেই কামটো বহুত জটিল